মই আগতে বহুত মানুহক ৰান্ধি বাঢ়ি খুৱাইছিলো বহুত মানুহক চৈধ্য পোন্ধৰজনমান কেতিয়াবা বা বিছ পঁচিছজন হয় আমি ভাত খাই থাকোঁতে কিছুমান আলহী আহে এনেকুৱা কৰি সেই আমাৰ ভাগৰ ভাতখিনি দিব লাগে তেতিয়া নিজে ভাত দি ফেলে বেলেগৰ কাৰণে আৰু তেতিয়াটো আৰু গেছ নাছিল বা খৰিতে চৌকাত ভাত বনাইছিলোঁ দেৰি হৈ গেছি ৰান্ধি বাঢ়ি দিওঁতে তথাপিও ভাল লাগিছিল মানুহক শুশ্ৰূষা কৰি ফেলে লোকক ৰান্ধি বাঢ়ি খুৱাইও বহুত আনন্দ পায় কিন্তু আজিকালি মানুহে এনেকুৱা কাম কৰিব নোৱাৰে কিয়নো নিজৰ মানুহখিনিকে ৰান্ধি বাঢ়ি দিয়াৰ কাৰণে অলপমান হেলা কৰে আৰু খাক খাবাৰ পৰত অতিথি আহিলে ৰান্ধি বাঢ়ি দিয়াত অলপ বহুত হেলা কৰে কিন্তু মই বহুত ভাল পাইছিলো আগতে মানুহ আহিলে আৰু আমাৰ এওঁ বহুত ভাল পাইছিল মানুহ আহিলে দিবাই লাগ্বো যেনেতেনেকেই নহওক কষ্ট কৰি হলেও ৰান্ধি বাঢ়ি খোৱাবাই লাগিব যিকোনো উপায়ে মই তেওঁৰ কথা পেলাবও নোৱাৰিছিলো চাহ ভাত সকলোখিনি মই অকলে অকলে বনাই দিছিলো এতিয়া মই এইবিলাক একো কৰিব নোৱাৰোঁ এতিয়া মোক বোৱাৰীহঁতে মোক ৰান্ধি বাঢ়ি খুৱায় তেওঁলোককো কওঁ মানুহ আহিলে মানুহ ভগৱানৰ দৰে ভাবিব লাগে মানুহে ভগৱান ভগৱান ক'ত আছে আমাৰ মানুহৰ ভিতৰতে আছে মানুহ ভগৱান সেইকাৰণে মানুহক মানুহ বুলি ভাবিব লাগে সেই কথা শিকাইছো বোৱাৰীহঁতকো